হেল্ল' অঁ বাইদেউ কওক

সেইটোৱটো

তাকে আমি গৈ মেলি এইবাৰ কথা পাতি আহিবগে লাগিব হয় তাতে গৈ কেনে অফিচত গৈ কেনে কথা পাতি আহিব লাগিব যদি কিবা আঁচনি আহিছে তেন্তে কি আঁচনি আহিছে কেনেকে কি কৰিব পাৰি গোটেইখিনি বস্তু আলোচনা কৰি ল'ব লাগিব

চবফালৰ পৰাই প্ৰব্লেম হয় অঁ চবফালৰ পৰাই কষ্ট হৈছে চবফালৰ পৰাই প্ৰব্লেম আহিছে তেতিয়া সমস্যাটোতো সমাধান কৰিবই লাগিব

তেন্তে আপুনি ওলাব মোৰ লগত আপুনি দুয়োজনে গৈ কেনে এবাৰ খবৰটো লৈ আহিম দিয়ক বুজিছে

সেইটোৱে এমুঠি খাবলৈও চিন্তা কৰিব লাগিব হয় হয় আপুনি ওলাব হয় অফিচলে আমি দুইজনী গৈ মেলি এবাৰ আহিনগে বুজিছে নহ'লেনো খেতি পথাৰখিনি বেয়া হয় কিনে কি হ'বগেইটো মোৰ ভাবিয়েই কিবা লাগিছে আৰু দেই হয় পানী পানী যোগান নহ'লে ক'ৰ পৰা হ'ব খেতি পথাৰতটো পানী লাগিবই

যিমান পাৰোঁ সোনকালে গৈ মেলি খবৰটো লৈ মেলি কি কৰিব পাৰি আৰু বহুত কি ফৰ্মেলিটিও মানে বহুত আছেতো সেইখিনিওতো চাব লাগিব কি কি কৰিব নালাগিব কি কি কৰিব নালাগিব গোটেইখিনি জানি আহিলে ভাল হ'ব আৰু আমাৰ তেতিয়াহে খেতিপথাৰত অঁ তেতিয়াহে খেতি পথাৰত আমি পানী দিব পাৰিম হ'ব নহ'লে আপুনি ওলাব তেন্তে সোনকালে আমি দুইজনী গৈ মেলি খবৰটো লৈ আহিমগে দেৰি গৈ থাকিলেতো নহ'ব ন যিমান দেৰি কৰি থাকিম আমাৰ কাৰণেই বিপদ হ'ব আপুনি ঠিক আছে দিয়ক ওলাব তেন্তে আপুনি সোনকালে দেই অঁ অঁ ঠিক আছে দিয়ক